এটা পৰিয়ালত পুৰুষ আৰু মহিলাৰ ভূমিকা বেলেগ বেলেগ হ'লেও কিছুমান কাম প্ৰায়ে ভাগ কৰি নল'লেও তাৰমানে কৰা যায় এনেকুৱাকৈ মই ৰন্ধা বঢ়া বা বাকী হাঁহ ছাগলী সেইবিলাকত লাগি থাকোঁ দেউতাকে গৰু চোৱাচিতা গাই ধোৱা কামটো দেউতাকে কৰে তাৰপিছত বজাৰ সমাৰবিলাক দেউতাকে কৰে ছোৱালীকেইটায়ে কৰিছিলে দেউতাক নথকা অৱস্থাত ছোৱালীকেইটাক ছোৱালীকেইটায়ে কৰে আৰু মই সেইবিলাকত নাযাওঁ বিশেষকৈ ভূমিকা কাপোৰখনৰ ভূমিকাটো মোৰ মই কাপোৰ বওঁ ঘৰৰ পিন্ধা উৰা কাপোৰখিনি বৈ লওঁ তাৰপিছতে দেউতাকে এইগিলা পথাৰৰ কামগিলাকত মানুহ লগাই সেইবিলাক কামত যায় আমি পথাৰত নাযাওঁ আমি তাৰপিছত তেওঁ সেইবিলাক কামত চোৱাচিতা কৰে খেতি পথাৰখিনি লগাই ঘৰৰ শাক পাচলি খেতি পথাৰত তেওঁৱে ভূমিকা গ্ৰহণ কৰে মোৰ মই কিন্তু এটা গছৰ পুলিয়ো নোৰোওঁ তেওঁ চব কৰে তাৰপিছত তাৰপৰা কিন্তু চিঙি অনা কামটো মোৰ আকৌ তেওঁ চিঙি নানে এনেকুৱা ভূমিকাবিলাক ভাগে ভাগে কৰা যায় শাক পাচলি সকলোবিলাকৰে খেতি কৰে তেওঁ এতিয়া গৰমৰ খেতিবিলাক আকৌ শীতকালি খেতিবিলাক সকলো তাৰমানে নিজৰ বাগানতে পাওঁ আমি এতিয়া ভেন্দি জিকা ভোল ধুন্দুলি তিতা কেৰেলা তিয়ঁহ এইবিলাকৰ খেতি খেতি কৰে আকৌ শীতকালত হোৱা শাক পাচলি আলু ঘৰৰে মূলা ৰঙালাও সেইবিলাক চ'ব ঘৰৰপৰাইয়ে খাওঁ বিশেষকৈ বজাৰৰ পাচলি কিনি খোৱাটো নহয়ে জলকীয়া খেতি অলপ এডাল দুডাল কৰা যায় সেনেকৈ খোৱা যায় তেওঁৰ তাৰমানে সমানে ভূমিকা মোৰো সমানে ভূমিকা পুৰুষ মহিলা তাৰমানে ঘৰখনত সমানে আৰু তেওঁ গৰু চোৱাচিতা কৰিলেও গোবৰ চোবৰ বা গোহালি ঘৰ চাফা তফা কৰা আমিও কৰোঁ তাৰপিছত তেওঁ থকা অৱস্থাত তেওঁৱে কৰে কিন্তু গাই ধোৱা কামটো তেওঁৱে কৰে গৰু গাই চোৱাচিতা বা দৰব লগোৱা সেইবিলাক তেওঁৱে কৰে এই ঘৰুৱা কামবিলাকৰ দুয়োজনে দায়িত্ব লৈ কৰি ঘৰখন সুচাৰূপে চলাই আছো আৰু